মই যেতিয়া মোৰ পথাৰত মই খেতি কৰোঁ তেতিয়া গৰু ছাগলীয়েও খাব নোৱাৰা কৰি চাৰিওফালে বেৰ দি লওঁ চাৰিওফালে বেৰ দিলে খাব নোৱাৰে তাৰ পিছতো কেতিয়াবা গৰুৱে মূৰ সোমাই বা মাৰা মাৰি কৰি বেৰটো ভাঙে ভাঙি ভিতৰত সোমাই খাইয়ো খোৱাখিনিটো খালে বাকীখিনি আধা খচি গচকি গোটেই বেয়া কৰি পেলাই তাৰ পিছত আকৌ যিবিলাক পাহাৰৰ কাষৰ মানে খেতি আছে পাহাৰৰ খেতিবিলাকত আমি বেৰ দিলেও কাম নিদিয়ে কাৰণ পাহাৰৰ পৰা হাতী নামি আহে আমি তাত চাংঘৰ পাতি কিনে তাত থাকোঁ থাকি যেতিয়া হাতী আহে হাতী আহিলে হাতীয়ে গোটেই এফালৰ পৰা খাই উঘালি খচি গোটেই মাৰে তাৰ আমি আৰু বেছি মানুহ তাত ৰখি নাথাকোঁ তাৰ পিছত আৰু ফোনাফোনি কৰি কিনে আমি মানুহ মাতো মাতি জুই জ্বলাই হাতীবিলাক তেনেকৈ খেদি দিওঁ তাৰ পিছত আমাৰ যিবিলাক কলৰ খেতি আছে কলৰ খেতিবিলাকো হাতীয়ে আহি ভাঙি উঘালি খাই আধা খাই আধা কৰি পেলায় আৰু আমাৰ যিবিলাক ধৰক বেঙেনা খেতি আমি যদিও বেৰ দি পেলাই কৰোঁ ভালদৰে ঘৰৰ কাষতে কৰোঁ সেইবিলাকত বেৰ দিয়াৰ পাছত বেঙেনাৰ খেতি হওক কুঁহিয়াৰৰ খেতি সেনেকৈ অলপ চলপ আছে সেইখিনি কৰিলে তাত আমি বেৰ দিওঁ কাম নাই যিবিলাক বেঙেনা বেঙেনা খেতি বা আলু খেতি সেইবিলাক বান্দৰ আহি বান্দৰে বেৰাৰ ওপৰেদি যায় তাত উঘালি আলুবিলাক উঘালি তলৰ পৰা আলুবিলাক ওলাই খায় আৰু বেঙেনাবিলাক খাই গছবিলাক ভাঙি দিয়ে যিবিলাকৰ হালধিৰ গছ আছে হালধি গছৰ পাতবিলাক দুইফালে ফালি কিনে মাজৰখিনি খাই তেতিয়া গছটো মৰি যায় তাৰ পিছতো আমি বা সেই বাটলু গুটি লৈ আমি সেনেকৈ বান্দৰ চান্দৰবিলাক খেদো সেনেকৈ ৰখি থাকিব লাগে তাৰ পিছত আধা অনিষ্ট হয় আধা সেনেকেই যিমানখিনি আমি খেদি খেদি ৰাখিব পাৰো সেইখিনি বাচি যায় আৰু